আপোনাৰ শৈশৱ আৰু শিক্ষাজীৱনৰ বিষয়ে কওক অঁ মোৰ শৈশৱ কাল পাঁচ বছৰৰ পৰাই আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত হৈছিলোঁ মোৰ জন্ম হৈছিল ঊনৈছশ চৌৰান্নব্বৈ চনৰ আগষ্ট মাহৰ আঠ তাৰিখে যেতিয়া মই পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত মোৰ ওচৰতে থকা এল পি স্কুলত নাম ভৰ্তি কৰাই দিছিল আৰু তাত মই সেই বিভিন্ন শিক্ষক শিক্ষয়ত্ৰীৰ দ্বাৰা মৰম স্নেহ আৰু তাৰপাছত মই আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল আৰু মই সৰুৰ পৰাই মানে স্কুলৰ বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচীবিলাকত আগভাগ লৈছিলোঁ তাৰে ভিতৰত মই মোৰ প্ৰিয় হ'বি আছিল মই কবিতা আবৃত্তি কৰিছিলোঁ আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ তাৰ ভিতৰত মই চতুৰ্থ শ্ৰেণীত পঢ়ি থকা অৱস্থাত এখন ইংৰাজী নম্বৰৰ বহীখনত পঞ্চাছ নম্বৰৰ ভিতৰত মই এই ঊনপঞ্চাছ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ যেতিয়া মই সেই নম্বৰখিনি পায় মই যথেষ্ট সাহস আৰু যথেষ্ট আনন্দিত অনুভৱ কৰিছিলোঁ ইয়াৰ পিছত আমাৰ স্কুলত বিভিন্ন স্কুলৰ লগত সংযুক্ত হৈ বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিছিলোঁ তাত মই লক্ষ্যধৰ চৌধুৰীৰ কবিতা 'মোৰ লক্ষ্য' অঁ কবিতা আবৃত্তি কৰিছিলোঁ ইয়াৰ ওপৰি মই বিষ্ণুপ্ৰসাদ ৰাভাৰ 'ভাং ভাং ভাং ভাং লৰালি কলি ভাং' কবিতাটো আবৃত্তি কৰা আবৃত্তি কৰিছিলোঁ ইয়াৰ 'মোৰ লক্ষ্য' কবিতাটোৱে মোক আবৃত্তি কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল মোৰ দেউতা মৃত সৰ্বেশ্বৰ বৰ্মন আৰু মোক দ্বিতীয় কবিতা ভাং ভাং কবিতা আবৃত্তি কৰিবলৈ শিকাইছিল মোৰ শিক্ষাগুৰু মৃত আদিত্য লহকৰ ছাৰ তেওঁলোকৰ দ্বাৰা অনুপ্ৰেৰণাত মই এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি কৰিব পাৰিছিলোঁ আৰু মই কুইজ প্ৰতিযোগিতা আকস্মিক বক্তৃতা বুদ্ধি পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু স্কুলীয়া জীৱনৰ পৰাই মই সাংগীতিক প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছিলোঁ আৰু এইসমূহ সংগীতৰ প্ৰতি বিশেষ ধৰণৰ এক ৰাপ আছিল আৰু পৰৱৰ্তী সময়ত মই আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ সংগীতৰ আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ গৈছিলোঁ আৰু এতিয়াও মই আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰা নাই শৈশৱ কালত আৰু শিক্ষা ক্ষেত্ৰখনত তেতিয়াৰ শিক্ষা আৰু আজিৰ শিক্ষাৰ মাজত যথেষ্টখিনি প্ৰভাৱ পৰিলক্ষিত হৈছে তেতিয়া শিক্ষা ব্যৱস্থাটো প্ৰতিযোগিতামূলক ইমান নাছিল যদিও এতিয়া বিভিন্ন ধৰণৰ ব্যক্তিগত অনুষ্ঠান আনুষ্ঠানিক শিক্ষাখণ্ডই এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন গঢ়াত যথেষ্ট অৰিহণা যোগাই আহিছে বাবে এতিয়া আমি যেতিয়া চৰকাৰী প্ৰাথমিক স্কুলত শিক্ষা গ্ৰহণ কৰিছিলোঁ তাৰপৰা আমাৰ শিক্ষাব্যৱস্থাটোৰ বা আমাৰ শৈক্ষিক মানদণ্ডটো গুণগত মানদণ্ডটো ইমান আগবাঢ়িব পৰা নাছিল যদিও যোৱা কেইটামান বছৰৰ পৰা ইয়াক বহুত শিক্ষাৰ হাৰ বহুত হাৰত বৃদ্ধি পাবলৈ সক্ষম হৈছে সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী বিভিন্ন চব সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী বিভিন্ন ভাল ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ই এক সমাজৰ আশানুৰূপ বাৰ্তা কঢ়িয়াই আনিছে মোৰ শিক্ষা ব্যৱস্থাত মই উল্লেখ কৰিছিলোঁ মই ইয়াৰ কবিতা আবৃত্তি গান কুইজ প্ৰতিযোগিতা আকস্মিক বক্তৃতাৰ লগত জড়িত হোৱাৰ উপৰিও মই নিজৰ খেতিপথাৰখনৰ লগত ভালকৈ জড়িত আছিলোঁ ঘৰৰ মৰাণ মৰা কাৰ্যৰ পৰা আৰম্ভ কৰি ঘৰৰ গৰু চৰ চৰা চৰাৰ পৰা স্কুলীয়া শিক্ষাৰ লগত সেইখিনি স্মৃতি মোৰ সুন্দৰভাৱে সজীৱ হৈ আছে যাক মই কেতিয়াও মচি পেলাব নোৱাৰোঁ বা পাহৰিব নোৱাৰোঁ আৰু স্কুলীয়া শিক্ষাত বিভিন্ন বন্ধু বান্ধৱীক দ্বাৰা পৰিচিত হৈছিলোঁ তেওঁলোকৰ বিভিন্ন এতিয়া এই নিজকে নিয়োজিত হৈ সংস্থাপিত হৈ সুন্দৰভাৱে জীৱন যাপন কৰি আছে যদিও আমি এতিয়া আনুষ্ঠানিক শিক্ষা শেষ কৰিবলৈ সক্ষম হোৱা নাই তথা ইয়াত ইয়াৰ পিছতো স্কুলীয়া শিক্ষাৰ লগত যিসকল ব্যক্তিৰ দ্বাৰা অনুপ্ৰেৰণা আৰু সহায় সহযোগিতা পাইছোঁ তেওঁলোক সদায় আমাৰ চিৰস্মৰণীয় জীৱনৰ বলুকাত বিভিন্ন ধৰণৰ বাট বাধা নেউচি আগবাঢ়ি যোৱাই জীৱনৰ লক্ষ্য বুলি ঠিক কৰি লৈছোঁ আৰু এয়ে মোৰ আনুষ্ঠানিক শিক্ষাৰ বিষয়ে ক'বলগীয়া শৈশৱৰ বিষয়ে ক'বলগীয়া এইখিনিয়ে কথা আৰু শৈশৱত বিভিন্ন খেল ধেমালি ক্ৰিকেট ফুটবল খেল খেলি ডাঙৰ হৈছিলোঁ তেতিয়া আমি টিঙাৰ দ্বাৰা টেঙাৰ দ্বাৰা আৱিষ্কৃত বল কাগজৰ দ্বাৰা সাজি লোৱা বল মাৰ্বল এনেকুৱা খেলৰ লগত আমাৰ শৈশৱ কালটো পাৰ হৈছে